চহৰৰ মানুহতকৈ আমি গাঁৱলীয়া মানুহৰ আমাৰ আয়ুসটো অলপ বেছি আমি ৰাতিপুৱা চাৰিটা বজাত উঠোঁ উঠি আমি অকণমান খোজকাঢ়োঁ খোজকাঢ়ি আহি আমি গৰু ছাগলী এইখিনি উলিয়াওঁ উলিওৱাৰ পাছত অকণমান মুখখন ধুই চাহকণ খালোঁ চাহকণ খাই আকৌ আমি হাললৈ যাওঁ আৰু হাললৈ যাওঁ আৰু আমাক খাদ্যবিলাক ধৰি লওক বৰ সুচাৰু খাদ্য খাওঁ আমি ধৰি লওক নিজে খেতি পথাৰ কৰি আমাৰ উপাৰ্জনক খাওঁ আৰু টাউনীয়া মানুহখিনিয়ে বজাৰত কিনি খাবলগীয়া হয় কিনি খাবলগীয়া হোৱাৰ কাৰণে তেওঁবিলাকে ভেজাল শাক পাচলি খায় হোৱাৰ কাৰণে চাউল পাতো ভেজাল সেইকাৰণে তেখেতসকলৰ আয়ুসটো যদিও স্বাস্থ্যটো ভাল দেখে আয়ুসটো বৰ বেছি নাপায় বেমাৰ আজাৰ হয় আমাৰ বেমাৰ আজাৰ খুব কম আমি ৰ'দ বতাহ বৰষুণ এইবিলাকতো আমি তিতোঁ তিতি থকাৰ কাৰণে আমাৰ বেমাৰ আজাৰবিলাক খুব কম হয় আৰু মোৰ জাৰ্চি গৰু আছে জাৰ্চি গৰু থকাৰ কাৰণে মই ৰাতিপুৱা সোনকালেই উঠিবলগীয়া হয় দানা চানাও কিবাকিবি দিবলগীয়া হয় আকৌ অকণমান এখন্তেক সেইবোৰ কৰা পাছত গৰুহাল আছে গৰুহাল লৈ মই অকণমান কৃষিজীৱী মানুহ মই পথাৰলৈ যাওঁ হাল বাওঁ প্ৰায়ে দহ এঘাৰটামান বজালৈকে অকণমান হাল কোঁৰ বাওঁ পথাৰত কোঁৰ কটাৰিও মাৰোঁ আমাৰ জাবৰদলি ল'বলগীয়া হয় সেইখিনি আমি কৰিবলগীয়া হয় আহি গা পা ধুই অকণমান দুপৰীয়া ভাতকেইটা খাই অকণমান জিৰাওঁ জিৰোৱা পাছত আকৌ আবেলি আমি ধৰি লওক গৰু গাইৰ কাৰণে পথাৰ ঘৰলে এনেকৈ যাবলগীয়া হয় সেইখিনি কৰোঁ কৰাৰ পাছত গধূলি ঠিক তিনিটামান বজাৰপৰাই আমি গৰু গাইবিলাক চপাবলগীয়া হয় ছাগলী আছে ছাগলীও চপাবলগীয়া হয় হাঁহ পাৰ আছে সেইখিনিও আমি চাবলগীয়া হয় সেইখিনি চোৱাৰ কাৰণে আমাৰ প্ৰায় গধূলি হোৱাৰ লগে লগেই আমি ধৰি লওক আকৌ গৰু গাই চপাই কুচাই জাক ধোৱা দি গোহালিত সোমোৱাওঁ সোমোৱা পাছত আমি আকৌ গধূলি চ পাঁচটামান বজাতে চাহ অকণমান খাওঁ খাই ৰাতি আঠ নটা বজাত ভাত খাওঁ খাই আমি তেনেকৈয়ে আমাৰ গাঁৱলীয়া মানুহখিনিয়ে বাস কৰে আৰু টাউনীয়া মানুহখিনি হ'ল কি ৰাতিপুৱা তেওঁবিলাকে আঠটা নটালৈকে শুব ৰাতি হ'লে দহটা বজালৈকে নুশুৱে ইটো সিটো কৰি থাকিব কৰাৰ পাছত আৰু তেওঁবিলাকৰ স্বাস্থ্যটো দেখিবলৈ খুব ভাল হ'লেও তেওঁবিলাকৰ বেমাৰ আজাৰ এইখিনিৰপৰা অকণমান বেছি দেখা যায় আৰু খাদ্যবিলাকো তেওঁবিলাকে নিজে কৰা খাদ্য খাবলৈ নাপায় আজিকালি প্ৰায় শাক পাচলি ধান চাউলতো সাৰ দিবলগীয়া হৈছে সাৰ দি কৰিবলগীয়া হৈছে সাৰ দি কৰিবলগীয়া হোৱাৰ কাৰণে তেওঁবিলাকৰ আয়ুসবিলাক যদিও স্বাস্থ্যটো ভালে থাকে আয়ুসবিলাক বৰ বেছি বিশেষ নাপায় আৰু এনেধৰণেই আমাৰ গাঁৱলীয়া মানুহখিনি ৰংটো বৰ ভাল নহয় ক'লা ম'লা হাড় ছাল লগা যদিও আয়ুস বা তাৰ যিটো ক্ষমতাটো আছে ক্ষমতাটো বেছি আছে এইখিনি ধৰি লওক টাউনীয়া মানুহ সেইখিনি সিমান অভিজ্ঞতা নাই আছে তেওঁবিলাকে পঢ়া শুনা বা এইখিনিতে অকমান বেছি এটা

বেছি তেওঁবিলাকে মানে আয়ুস নাপায় আৰু শাক পাচলিও কিছুমান ভেজাল খাবলগীয়া হয় পানী দুনিও ধৰি লওক তেওঁবিলাকে পানী আমাৰ পানীৰ গতে তেওঁবিলাকে পানী নাপায় পানী ধৰি লওক কিনি আনিবলগীয়া হয় আৰু পানী যিমানখিনি মটৰে উঠাবলগীয়া হয় সেইখিনি পানী খাবলগীয়া হয় সেই পানীটো অলপ গৰম হৈ যায় টেংকিত থাকে সেই পানীখিনিও গৰম হয় পানীৰপৰাও তেওঁবিলাকৰ অপকাৰ হয় আমাৰ পানীটো হ'ল কি আমাৰ দমকলৰপৰা উলিয়াও যদিও পানীটো খুব ধুনীয়াকৈ আমি ফিল্টাৰ কৰোঁ আৰু আমাৰ পানীটো ঠাণ্ডা আৰু তেওঁবিলাকে বোকা পানীত টাউনীয়া মানুহে ভৰি নিদিয়ে আৰু কোনো বৰষুণত নোলাই ৰ'দ দিলে এ চি ৰূমত সোমাব ৰ'দৰ তাপ সহ্য কৰিব নোৱাৰে ৰাতিটো তেওঁবিলাকে ফেন লৈ থাকে আমি ফেন বৰ ব্যৱহাৰ নকৰোঁ ঢকুৱা বিচনী এখনহে আমি ব্যৱহাৰ কৰোঁ আৰু ঢকুৱা বিচনীখন ব্যৱহাৰ কৰাৰ কাৰণে আমাৰ জলবায়ু বা যিটো আমি বায়ু পাব লাগে বায়ুটো খুব ঠাণ্ডা বায়ু এটা পাওঁ তেওঁবিলাকে ধৰি লওক যিটো ফেনৰ বায়ু পাবলৈ পায় সেই বায়ুটো মানে তাপটো হৈ আহে যদিও ফেনখন ঘূৰি থাকে তাপটোৰ মাত্ৰাটো বেছি হয় আৰু গছ গছনি টাউনত খুব সেই কম আমি বাঁহ গছ ডাঙৰ ডাঙৰ গছ আছে আমাৰ গছে বায়ুটো দিয়ে বায়ুটো দিয়াৰ কাৰণে আমি খুব শান্তি সম্প্ৰিতীৰে থাকিবলৈ আমি সুবিধা পাওঁ তেওঁবিলাকে ধৰি লওক চটফটাই থকাগতেহে থাকে ফেনখন নহ'লেই তেওঁবিলাকৰ মৰিমনে জিমনে এনেকুৱা হয় আমি সেই বুলি ৰ'দ দিলেই আমি লাহেকৈ গছজোপা গুৰিলৈ গ'লোঁ গছৰ গুৰিলৈ গ'লোঁ শীতল বতাহ এটা মাৰে বতাহটো মাৰিলে আমি এনেকুৱা এটা ভাল লাগে যেন আমি ক'তনো আছোঁ কিনি কৰিছোঁ আমি মানে ধৰিবই নোৱাৰা হওঁ মনটো এনেকুৱাই লাগে আমাৰ চঞ্চল লাগে মনটো তেওঁবিলাকে উত্তপ্ত গৰমত আহি লাহেকৈ বিচ ফেনখন লগাই দিবহি দিয়াৰ পাছত চাতিফুতিকে থাকে ফেনেও কাম নকৰে আমাৰ গাঁৱলীয়া মানুহৰ সেইখিনি নহয় গাঁৱলীয়া মানুহ খুব শান্তিপূৰ্ণ কৰি থাকিবলগীয়া হয় মানুহখিনি স্বাস্থ্যটো বৰ সিমান সুচল নহয় স্বাস্থ্য অকণমান হেৰি হয় হ'লেও আমাৰ স্বাস্থ্যটো যদিও মানে হেৰি হয় তাগতটো বেছি মানুহখিনিৰ গাত মাংসটোহে কম হ'ব পাৰে তাকততো তেওঁবিলাককৈ তেওঁবিলাকৰ মাংস যদিও হৈছে ফুপুলা মাংসটো বৰ বিশেষ সেইখিনিয়ে মানে কাম কৰিব নোৱাৰে আৰু টাউনীয়া মানুহৰ খাদ্য ওপৰতো আৰু গাড়ী কল কাবজাবিলাক বেছি ঘৰে তাৰ গেছবিলাক তেওঁবিলাকে পায় আমাৰ সেইখিনি নাই আমাৰ গাঁৱলীয়া মানুহৰ গাড়ী মটৰ খুব কম হৈছে এতিয়া হৈছে নোহোৱা নহয় এতিয়া গাড়ী মটৰ হৈছে আৰু আমি চাইকেলেৰে চাইকেলখন আমাৰ পাতি চাইকেলখন আছেই থকা কাৰণে আমি চাইকেলখন দিনটোত এঘণ্টা হ'লেও আমি চলাওঁ চলোৱাৰ কাৰণে আমাৰ এটা সেইটো বৰ ডাঙৰ ব্যায়াম আৰু তেওঁবিলাকে ধৰি লওক মটৰ চাইকেলখনৰপৰা আৰু গাড়ীখনতো এচিহে আছে তাতেহে সোমাই যাব আমাৰ সেইখিনি নহয় আমি পাতি চাইকেলখন মাৰি এঘণ্টা হ'লেও আবেলি গধূলি তিনিআলি চাৰিআলিলৈ অকণমান বজাৰ সমাৰ কৰিবলৈ আমি ওলাই যাবলগীয়া হয় আৰু ওলাই যাবলগীয়া হোৱা কাৰণে আমি দুই চাৰিজন মানুহ লগ পালোঁ পায় তাতে অকণমান কথা বতৰা পাতিলোঁ আকৌ চাইকেলখন মাৰি আধা এঘণ্টামান সময় বা এঘণ্টামান সময় আমি ইফাল সিফাল কৰিছোঁ চাইকেলেৰে কৰা কাৰণে আমাৰ স্বাস্থ্য সেইফালৰপৰাও আমি অলপ বৰ খেতিয়ক খেতি আমাৰ ক্ষতি নহয় সুচলহে হয় এতিয়া মানুহে ভাবিছে যে মটৰ চাইকেলখন উঠোঁতেই আমি বৰ সুখী অঁ বুলি নহয় সেইটো সুখী নহয় কেলৈ নহয় আগৰ যুগত ধৰি লওক চাইকেলেৰেই মানুহে চলিছিলে এতিয়া আমি প্ৰায় দহ কিলোমিটাৰমান গাড়ীত যদি যাওঁ এখন পাতি চাইকেল দেখিবলৈও নাইকিয়া হ'ল আগতে চাৰি পাঁচজন লগ খাই দহ কিলোমিটাৰ আঠ কিলোমিটাৰ বিছ কিলোমিটাৰ চাইকেল লৈ অ'ফিচলৈও যোৱা দেখিছিলোঁ আজিকালি নাই সেইবিলাক সেইবোৰ উঠি গ'ল মটৰ চাইকেলখন আছে আৰু চাৰিচকীয়াখন আছে তাৰপৰা কি হৈছে আমাৰ ধৰি লওক গেছবিলাক হৈ মানুহক অনেক বেমাৰৰ মুখলৈও ঠেলি দিছে এনেকৈ ধৰি লওক আমাৰ অকণমান অসুবিধা সন্মুখীন হৈছে ৰাইজ অকল আমাৰ বুলিয়েই নহয় গোটেই বিশ্বতেই সেইখিনি অলপ ক্ষতি হৈছে সেইবুলি আমি কৃষক মানুহ আমি বৰ বিশেষ কথা ক'ব নাজানো তাৰ মাজতে আমাৰ ধৰি লওক মনটোত ধৰিছে দিনে দিনে যিমান কলকাবজা ওলাইছে যিমান গাড়ী মটৰ ওলাইছে তাৰপা বৰ মানে ধৰি লওক সিমান যিমানটা ভাবিছে মানুহে যে আমি বৰ একেবাৰে স্বৰ্গখন ঢুকি পালোঁ বুলি নহয় আগৰ যেতিয়া আদিম যুগবিলাক এৰি দিয়াৰ কাৰণে আগৰ পদ্ধতিবিলাক এৰি দিয়াৰ কাৰণে দিনে দিনে মানুহ অনেক ফালৰপৰা ধৰি লওক বিয়া বিয়া ব্যাধিয়ে মানুহক মেৰি ধৰি মেৰাই ধৰিছে আৰু সেইখিনি তেনেকৈয়ে মানুহৰ ধৰি লওক অলপ অসুবিধাৰ সৃষ্টি হৈছে আৰু ধৰি লওক

আমি খেতিপথাৰ কৰোঁ হাল কোঁৰ বাওঁ কোঁৰ মাৰোঁ দা মাৰোঁ এইখিনি আমি কাম কৰা আমি পৰিশ্ৰমী মানুহ যদিও আমি ধৰি লওক দেহাটো আমাৰ পৰিশ্ৰম কৰাৰ কাৰণে আমি ৰ'দ বতাহত আমি খাপ খাব পাৰোঁ খাপ খাই থাকিবও পাৰোঁ তেওঁবিলাকে নোৱাৰে সেইখিনিয়ে আমি ধৰি লওক এতিয়া দেখিছোঁ যে মানুহৰ এইখিনিয়ে মানুহক অপ উপকাৰ নহয় অপকাৰহে কৰিছে যেন আমাৰ মনত অকণমান চিন্তাধাৰা এটা আহে আহিলেও এতিয়া যিখিনি দিন আহিছে যুগ আহিছে সেইখিনি যুগত এতিয়া মানুহক এইখিনি কথা কৈ আমাৰ বিশেষ লাভ হওক নহ'ব যেনহে আমি চিন্তা কৰিছোঁ যে আমাৰ কথাবিলাক যদিও কৈছোঁ আমি এই কথাবিলাক চবেই পতিয়ন নাযায় কিছুমানে ভাবিব এইজনেনো কি কৈছে আজিকালি জানো গাড়ী মটৰ নহ'লে মানুহ জীয়াই থাকিব পাৰে আৰু হয় বোলে গাড়ী মটৰ যদিও লৈছে যদিও আছে একে একোখনহঁতৰ ঘৰত মানুহ যেইজন গাড়ীও সিমানখনেই আছে নাই মটৰ চাইকেল আছে চাৰিখন পাঁচখন চাৰিচকীয়া আছে দুখন তিনিখন আজিকালি ধৰক পৃথিৱীত মানুহে ভৰি নিদিয়াই হ'ল চেণ্ডেল নুখুলে জোতা নুখুলেই মাটিৰ যিটো বায়ু মাটিৰ যিটো শক্তি সেই শক্তিটো মানুহে ধৰি লওক ল'বলৈ বৰ ইচ্ছাই নকৰে গাড়ী মটৰৰ ওপৰত জুতা চেণ্ডেল নুখুলে দিনটোত গধূলি আহি পেলাই অকণমান খুলিব যদিও আকৌ লগে লগে সেৱাই চেণ্ডেলযোৰ পিন্ধিলে পিন্ধি পেলাই তেওঁবিলাকে ধৰি লওক লাহেকৈ ৰূমত সোমালে সোমাই বিচনাখনত বাগৰিলে মানে ভৰিটো পৃথিৱীত দিয়াৰ কথাটো চিন্তাই নকৰে অকল গাড়ী মটৰৰ ওপৰত চেণ্ডেলৰ ওপৰত এইখিনি ওপৰতে তেওঁবিলাকে চলিবলৈ বিচাৰে আমাৰ গাঁৱলীয়া মানুহৰ সেইটো নহয় আমি সদায় বোকা পানী ৰ'দ বতাহ গছ গছনি এইখিনি লৈহে আমি জীয়াই আছো আৰু আমাৰ জীয়াই থকাখিনি কাম আৰু মোৰ ধৰি লওক গৰু ছাগলী আছে হাঁহ পাৰ আছে এইখিনিত মই সদায় বিজি হৈ থাকোঁ সেইখিনি হ'ব ইমানতে এৰিছোঁ